হেল্ল' অঁ হেল্ল' হেৰি কি কৰিছা অঁ তেনেহ'লে ন অঁ সেইটোকে কৰি আছো আৰু নহ'লে এতিয়া বিহু উৎসৱ পাইছেহি কিবা এটা তাঁতৰশালৰ কিবা এটা উপাৰ্জন কৰি কেনে টকা পইচা কেইটামান দৰকাৰ পৰিছে উলিয়াবই লাগিব নহয় জানো অঁ মইনো কি লগাই থাকিম বাৰু তুমি এতিয়া কি কৰিম বুলি ভাবিছা কোৱা আকৌ লগোৱা কি অৱস্থাটো তাত লগোৱাটো মই গামোচা লগাইছোঁ আৰু এতিয়া গামোচাকে এখন মানে এতিয়া ওলাব আৰু মানে বেছি বাকী আছে

মই বিশখনমান লগাইছিলোঁ এতিয়া বিছ বিশখনৰ মানত ভিতৰত আৰু আছে আৰু কেইখনমান হ'বৰ কাৰণে সেইখিনি গামোচাখিনি বিক্ৰী কৰিলে অলপমান কিবা এটা হেৰি হ'ব আৰু নহয় জানো তুমি কোনোবা কাৰণে নিবানো একেলগতে হ'ব আৰু

অঁ অঁ তুমি যি কৰা মই মানে তাত তোমাৰ লগতে ময়ো হ'ব আৰু মই অকলেনো কিটো কৰিম বাৰু

টঙালী লগাম বুলি ভাবিছোঁ হে এতিয়া গামোচাকেইখন শেষ কৰি কেনে টঙালিয় লগাব লাগিব আৰু এতিয়া

অঁ অঁ অঁ ময়ো লগাম তেনেহ'লে মই ধৰক এই ৰেডি হৈ আছে বাৰু গামোচাখন কটাৰ লগে লগে টঙালীখন আৰি দিম আৰু শালত হ'ব বাৰু অঁ অঁ মই মানে সেনেকেই টঙালীখনত চাই চিটি কেনে কৰিব লাগিব আৰু পাঁচশ মানকে দিমনে আকৌ কমতে দিম বেছিয়ে কৰোঁ নে মানে আজিকালি টঙালীবোৰ ফুল ফুল বাছোঁতেও টাইম লাগে ন সেইবোৰ মেহনত আছে নহয় সেইটো অকণমান অঁ কৰি ল'ব লাগিব আৰু দামটো সেইটো তুমি এতিয়া চাদৰ অঁ এই চব ডাঙৰো ফুল আছে সৰু ফুল আছে ডাঙৰ ডাঙৰ ফুলকেইখনত বেছি ডাঙৰ ডাঙৰ হেৰি আছে সৰু মধ্যমীয়াও কৰিছোঁ তেনেকুৱা আৰু মানে এই বৰ ডাঙৰ নহয় সৰু নহয় কেইখনমানত ডাঙৰ ডাঙৰ আৰু কেইখনমানত সৰু সৰু বাচিছোঁ তুমি অঁ এতিয়া

অঁ অঁ অঁ তেনেকুৱাই কৰিম বাৰু তুমি যিটো কৰিব কথাখিনি কৈছা মইওো সেইমতে কৰিম বাৰু ভাবিছোঁ চাদৰ লগোৱা নাই গামোচাকেইখন শেষ কৰি কেনে টঙালীহে ব'ম বুলি ভাবি আছোঁ আকৌ টঙালীকেইখন এতিয়া বিহুৰ ছিজেন আহিছে সেই ল'ৰাবিলাকে টঙালী বিচাৰিব নহয় জানো অঁ সেই অঁ অঁ দুইজনীয়ে লগতে যিদিনাখন বিক্ৰী কৰিবলৈ ওলাম দুইজনীয়ে লগতে যাম আৰু অঁ অঁ হ'ব হ'ব বাৰু দেই বৰ ভালে কৈছা দেই মই সেইটোৱে তোমাক মই সেইটোৱে কথাটো পাতিম বুলি ভাবি আছিলোঁ তুমি ক'লা ভালেই হ'ল বাৰু আমি এনেকুৱা এটা কিবা এটা কৰিটো উলিয়াবয়েই লাগিব বিহু ছিজনৰ নহয় জানো পইচা পাতি অঁ অঁ তাকে আকৌ সেইটোৱেইে চিন্তা কৰি আছোঁ সেইকাৰণে মানে এতিয়া সোনকালে

সেইটো এতিয়া

অঁ অঁ হ'ব অঁ

অঁ অঁ অঁ অঁ অঁ অঁ এতিয়া মানে এতিয়া পাতিছোঁহে আমিতো এইবোৰ হেৰি কৰাই নাই এই কি কৰিবলে ওলাম হে ন এই এতিয়া চিন্তাটোহে কৰি লৈছোঁ এনেকুৱা কৰিলে আমাৰ এনেকুৱা হ'ব বুলি সুবিধা হ'ব

অঁ অঁ আমাৰটো

অঁ

এই পিঠা পনা সান্দহ পিঠা গুড়ি সেইবোৰতো আছেই নহয় জানো সেইখিনি

অঁ পইচাখিনি ওলালেহে আমাৰ সেইখিনি হাতত আহে পইচাকেইটা আহিলেহে আমি সেইখিনি কাম কৰিব পাৰিম আকৌ ন সেইটো কাৰণে কৰিছোঁ

এতিয়া আজি মানে চ'তৰ কিমান দিন হ'লেই ন অঁ আৰু বিহুৰ কাৰণে আছে বিহু বিহু পিছেত ধুমা ধুম তাঁত বৈ কেনে আমি কাটিব লাগে দেই সেই কামখিনি চব বাদ দি কেনে কাপোৰ কিখনে ব'ব বোৱা কথা আছে ন সোনকালে অঁ অঁ লাভ নহ'ব পিছত একো লাভেই নহ'ব আৰু বোৱা কাম নিদিবই আৰু ন পাছত বিক্ৰীও নহ'ব

অঁ মোৰ আকৌ হেৰি গামোতাকেইখন ওলালে তেনে টঙালীকেইখন সেই চেষ্টা কৰি আছোঁ টঙালীখন সোনকালে উলিয়াব লাগে বুলি টঙালী দহখনহে এনে এশখন হ'লে আৰু হ'লে হ'ব আৰু দেই সিমানখিনিতে আৰু এতিয়া হ'ব থোৱা